আমাৰ অঞ্চলৰ টেক ছাপৰ্ট ছিষ্টেমসমূহ ভাল এন এনেকুৱা একো ডাঙৰ সমস্যা নাই যিটোৱে আমাৰ সম্প্ৰদায়টোৰ সন্মু আমাৰ সহায় পোৱাৰ ক্ষেত্ৰত সন্মুখীন হ'ব লগা হোৱা নাই